হেল্ল' কোনে ক'লে নমস্কাৰ নমস্কাৰ কোনে ক'লা অঁ মই নাম্বাৰটো চেভ নাছিলে যে সেইকাৰণে চিনি পোৱা নাছিলোঁ বাৰু অঁ অঁ এতিয়া ক'ত আছা কি কৰিছা অঁ হয় হয় ভাল কাম এটা কৰি আছে পৰিৱেশৰ বিষয়েটো আজিকালি সকলোবোৰ তেনেকৈ সজাগ নহয় গতিকে আমিবিলাকে যিখিনি জনা শুনা মানুহ তেওঁলোকে সজাগ কৰিব লাগিব তোমালোকে এটা ভাল পদক্ষেপ লৈ আছা কোৱাচোন কেনেধৰণে কি কৰিছা পৰিৱেশৰ ওপৰত তোমালোকে হয় অঁ পৰিৱেশৰ বিষয়েটো ল'ৰা ছোৱালীবিলাকক ভালকৈ জনাব লাগিব যিহেতু আজিকালি নৱপ্ৰজন্মই পৰিৱেশ বোলা বস্তুটো ভাল ধৰণে বুজি নল'লে ভৱিষ্যতে আমাৰ বিশ্বখনৰ মানে অকণমান বিপদ হ'ব হোৱাৰ সম্ভাৱনা আছে যিহেতু আজিকালি মানে গছ গছনি কমি গৈছে পৰিৱেশ বুলি ক'লে অকল গছ গছনি ৰোৱা বা গছ গছনিৰ সংৰক্ষণ সেইটোতে নপৰে পৰিৱেশটো এটা বিস্তৃত মানে আকাৰৰ বস্তু গতিকে আমি মেইনলি মানে সেউজীয়া বননি ক কৰণটোকে আমি কৰিব লাগিব প্ৰথমতে হয় নহয় বাৰু যিহেতু সেউজীয়া বননীকৰণ যদি আমি কৰিব তেতিয়া আমাৰ পৃথিৱীখন সুন্দৰ হৈ থাকিব আৰু এই গছপুলিবিলাক ৰুই পেলাই আমি তাৰ দ্বাৰা আমাৰ ধৰি লোৱা বায়ুমণ্ডল লাগতীয়াল বায়ুমণ্ডল আমি মানে বিশুদ্ধ কৰি ৰাখিব লাগিব মানে এই বিষয়ে আমি ল'ৰা ছোৱালীবিলাকক ভাল ধৰণে জনাব লাগিব হয় হয় এই প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হোৱাৰ লগতে মানে কি হয় বিভিন্ন ধৰণৰ অসুবিধাও আহি পৰে গছ গছনি ধৰা আমাৰ এতিয়া গছজোপা কাটেহে তাৰ ঠাইত দুটা তিনিটা বা চাৰিটা নোৰুৱে যদি এজোপা গছ কাটিলে দুটা গছ পুলি ৰুৱে তেতিয়াহ'লে সেই আগৰ গছজোপা কাটিও নকটা নিচিনা হৈ পৰে পৰিৱেশটো একেই থাকে কিন্তু আজিকালি মানুহে বিভিন্ন কাৰণত গছ গছনি কাটে হয় নহয় বাৰু সেই বিষয়েতো আমি ল'ৰা ছোৱীবিলাকক জনাবও লাগিব আৰু তেওঁলোক তেতিয়াহে গম পাব যে এজোপা গছ কাটিলে আমি দুটা তিনিটা গছ পুলি ৰুব লাগে আৰু আজিকালি চৰকাৰে বিভিন্ন আঁচনি উলিয়াইছে হয় নহয় বাৰু

অঁ ঠিকে আছে আমি আমাৰ ওচৰৰ অঞ্চলতো দিব পাৰি আৰু ওচৰ অঞ্চলত দিয়াৰ লগতে মানে অঞ্চলৰ মানুহবিলাকে জানিব পাৰিলে আমাৰ বিদ্যালয়তে দিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মানে এই পৰিৱেশ ওপৰত সজাগতা এটা যদি পাই যায় তেতিয়া তেওঁলোকে ভৱিষ্যতলৈকে মানে সেই বস্তুটোৰ ওপৰত ৰাপ দিব অঁ হয় হয় আমাৰ আমি যিমান পাৰোঁ সিমানেই সহায় কৰি দিম এই বিষয়ত কাৰণ আমি প্ৰকৃতিবিদসকলৰ পৰা বিভিন্ন পৰামৰ্শ পাওঁ গতিকে তেওঁলোককো তেওঁলোকৰ পৰাও আমি যিখিনি পাইছোঁ ধৰি লোৱা সেই মানে একেটা পদক্ষেপেই পৰিৱেশৰ ওপৰত তুমি তোমালোকে যিখিনি কৰি আছা হয় নহয় বাৰু গতিকে আমি যিমান পাৰো সহায় কৰি দিম দিন বাৰ এটা নিজে সিদ্ধান্ত কৰিবা কৰি পেলাই হয় হয় হয় এতিয়া এনেকুৱা পদক্ষেপ লৈছে যে যদি কোনোবা কয় মানে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যদি এটা গছ পুলি ৰোৱে তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীগৰাকীক মানে চৰকাৰে বিনামূলীয়া এডমিশ্য়ন দিয়া চিষ্টেমো কৰিছে গতিকে ইমান এটা সুবিধা দিছে বা ইমান এখন সুন্দৰ আঁচনি আছে হয় নহয় বাৰু অঁ হয় হয় হয় অঁ ঠিকে আছে অহা দেওবাৰে তেতিয়াতো ভালেই হ'ব স্কুলবিলাকো বন্ধ থাকিব বিভিন্ন মানে ছাত্ৰ ছাত্ৰীসকল আহিব পাৰিব লগতে সকলো কৰ্মচাৰী আহিব পাৰিব আৰু ওচৰ অঞ্চলৰ ৰাইজো আহিব পাৰিব কাৰণ সেইদিনা দেওবাৰ প্ৰায়ে কাম বন নাথাকেই তেনেকৈ মানে ওলাই অহাও হ'ল সেই বিষয়ে জনাও হ'ল ভালেই হ'ব এনাউঞ্চ এনাউঞ্চমেণ্টটো কৰিলেতো আৰু সুবিধা এটা হয় এই সকলোৱে জানিব পাৰিব নহ্ মিটিংখন কিহৰ ওপৰত হয় গতিকে সকলো আহিবলৈ আগ্ৰহী কৰি মানে আগ্ৰহীসকল আহিবই আৰু অঁ আৰু এই টো বিষয়ততো সকলোৰে আগ্ৰহ থাকে চাগে অঁ আমিও ভাবিছোঁ অহা দেওবাৰে কিমান সময়ত দিম বুলি ভাবিছা হ'ব হ'ব ঠিকে আছে ঠিকে আছে এনেই বিদ্যালয়বিলাকতো ন বজতে খোলা থাকে আমাৰ এঘণ্টা লেটহে হৈছে দহ বজাত দিলেই ভাল হ'ব নহ্ সকলোবোৰ আহিব পাৰিব ঠিক আছে এইটো তোমালোকৰ সুন্দৰ পদক্ষেপ আছে আমি যিমান পাৰো আগবাঢ়ি যাম আৰু মানে অকণ সহায় কৰি দিম বুলি ভাবিছোঁ

অঁ ঠিকে আছে মই আহি যিমান পাৰোঁ কৰি দিম আৰু আৰু এই এনেকুৱা ৰাজহুৱা কামবিলাক বা সমাজৰ উন্নতি হোৱা কামবিলাকত লাগি থাকি মই ভাল পাওঁ আৰু পৰিৱেশৰ ওপৰতো মইও অকণ যিমানকণ পাৰো আৰু সহায় কৰি দিম লাগি দিম হয় হয় এনেই তোমালোকৰ তোমালোকে যিমান পাৰা সিমান দূৰলৈকে তোমালোকে কৰি থাকা যত্নও কৰা আৰু নিজেও মানে অকণ প্ৰগ্ৰেছ হোৱাৰ লগতে সকলোবোৰ মানুহে সুন্দৰভাৱে প্ৰকৃতিখন সজাই ৰাখিবলৈ সক্ষম অঁ আচছা ঠিক থেংক ইউ